হেল্ল'

অঁ আমাৰ ইয়াত তাৰমানে পানীটো ইমান বেয়া আহিছে নহয় কিয় হৈছে বাৰু এনেকুৱা বাৰু পানীটো আজি এসপ্তাহ মানেই হ'ল

হয় চৰাইদেউ অঁ ছেভেন এইট ফাইভ ছিক্স এইট ছিক্স হয় হয় হয় হয় হয় হয়

হয় হয় হয়

আমি এক প্ৰব্লেম নেপাওঁ

কাৰণ হয় হয়

বহুত বেয়া পানী আহিছে